হয় হয় হয় হয় হয় পাব কেনেকুৱা ধৰণৰ কাপোৰ লাগিব বা আপোনাক হয় হয় হয় হয় পাব পাব পাব গোটেইখিনিয়ে পাব তো আজিকালিতো দামটো সকলো ঠাইতে মানে হেৰিয়ে বেছিয়ে তথাপি বাৰু মই আপোনাক যদি বেছি মানে মাল লাগে তেতিয়া হ'লে মই কিবা এটা মানে মিলাই দিব পাৰিম আৰু আপোনাক বা কেনেকুৱা দামৰ মানে কিমান মান দামৰ লাগিব সেইটো ক'লে ভাল হ'ল হয় এই কি বুলি কয় এইটো মানে হেৰি এই প'লিষ্টাৰ পাটটো অৰিজিন পাটটো অঁ শুৱালকুছি পাটটো লাগিব আপোনাক অঁ এইটো আচলতে দামটো মানে হেৰি এইটো ফুল লৈ দাম হয় ফুল লৈ দাম হয় এনেই কাপোৰৰ এইটো মানে দামটো বিশেষ এনে নাই কিন্তু ফুলৰ দামটো পৰি যায়তো সেই কাৰণে এইটো মানে আমি পোন্ধৰ হাজাৰ আছে এঘাৰ হাজাৰ আছে বিচ হাজাৰ আছে এনেকুৱা আৰু আপুনি কোনটো বা লয় কিমান মানৰ লাগিব আপোনাক সেইটো কমাই মানে মই কমাই কেনেকে দিম কাৰণ ফুলত আমাৰ আমাৰ একদম আকৌ বাকী বিলাকত দি দিব লাগেতো পইচাটো মিলাই দিব লাগে গতিকে মই দামটো কমাই ল'লে অকণমান অসুবিধা হয় আৰু গামোচাবিলাকতো হাজাৰে ল'ম এখন গামোচাত আজিকালি সূতা বিলাকৰ দামটো বহুত হৈ গৈছে গতিকে হাজাৰ তথাপি বাৰু যদি আপোনাক বেছিকে লাগে মই দহ পাঁচ টকা কিবা এটা কমাই দিব পাৰিম বাৰু কিন্তু বহুত অঁ মই হাজাৰ লাগিবয়ে তথাপি বাৰু মই দহ পাঁচ টকা এটা কমাই দিম আৰু এখন গামোচাত নাই নাই নাই নাই নোৱাৰিম নোৱাৰিম নাই নাই নাই নহ'ব কাৰণ মোৰ একেবাৰে প্ৰ'ফিটটো নিমিলে কাৰণ আমি ইতিমধ্যে বিক্ৰী কৰিয়ে আছোঁ আমি হাজাৰত বিক্ৰী কৰি আছোঁ হয় হয় হয় আহিব বাৰু